স্বাস্থ্যসেৱা লাভ কৰা সময়ত আমি বহুতখিনি সমস্যা ভুগিবলগীয়া হয় কাৰণ এগৰাকী গৰ্ভৱতী মহিলা কথাটো কৈছোঁ যে সেই যেতিয়া আমি গৰ্ভৱতী মহিলাগৰাকীক হস্পিতেলৈ লৈ যাওঁ সেই সময়ত মানুহজনীৰ অৱস্থা কেনেকুৱা হয় তেতিয়া আমি যেতিয়া যাওঁ এখন বিচনা নাপাওঁ বিচনা নাপায় আমি তেতিয়া তাত মাটিতে মানে থাকিবলগীয়া হয় তাৰ উপৰিও সময়মতে আমি ধৰি লওক বেজি এটা নাপাওঁ দৰব পাতিটো নাপাওঁৱেই কেতিয়াবা চিলাইন দিবলগীয়া থাকিলেও চেলাইটো দিবলগীয়া থাকিলেও আমি সেই সময়ত নাৰ্ছ নাপাওঁ নাৰ্ছৰ অভাৱ নাৰ্ছৰ অভাৱ কেতিয়াবা বেমাৰী কপকপ কৰি কৰি থকাৰ অৱস্থাটো আমি যেতিয়া আমি নাৰ্ছ ওচৰলৈ যাবলগীয়া হয় তেতিয়া নাৰ্ছবিলাক তেতিয়া মানে খুব মানে হেৰিত থাকে তেতিয়া আমি মাতিবলৈ মানে চান্স নাপাওঁ তাৰোপৰিও যেতিয়া আমি মানে এতিয়া হেৰি সময়ত ধৰি লওক সমস্যাসমতো বহুতো সমস্যা ভুগিবলগীয়া হৈছে কাৰণ আমি যেতিয়া আমাৰ কিছুমানৰ এতিয়া ধৰি লওক প্ৰায় মানুহবিলাকৰ এতিয়া গাঁৱৰ মানুহবিলাকে ধৰি লওক এতিয়া দৰব পাতি কিনিবলৈওতো এতিয়া পইচা সমস্যা এতিয়া সেই দৰবকেইটা পাবলৈ আমি হস্পিটেলত যাওঁ যদিও কিন্তু আমুক দৰবটো নাই ইটো নাই বুলি কৈ দিয়ে তেতিয়াতো আমাৰ বহুতখিনি সমস্যা হৈ যায় তাৰপিছত আৰু তাৰ উপৰিও এতিয়া কি কৰিব লাগে যেতিয়া বাচ্ছা ল'ৰা ছোৱালীবোৰ যেতিয়া জ্বৰ হৈ যায় সেই বাচ্ছা ল'ৰা ছোৱালীবোৰ কাৰণেওতো এখন কেতিয়াবা বিচনাৰ প্ৰয়োজন হয় সেই বাচ্ছা ল'ৰাজন যেতিয়া জ্বৰ হয় তেতিয়া সময়ত বেডখন বিচনাখন নাপাওঁ নাপাওঁ গতিকে সেই বাচ্ছা ল'ৰাটোক মাটিতে শুৱাই থ'বলগীয়া হয় সন্মুখীন হয় তাই তেনেকুৱা সমস্যা সন্মুখীন যথেষ্ট হ'বলগীয়া হৈছে আৰু আমি মানে সেইকাৰণে ভাবোঁ যে সেইবোৰ সমস্যাই ধৰি লওক সমাধান কৰিবলগীয়া হৈ আছে আৰু সময়মতেতো আমি কেতিয়াবা ঘৰত মানে জ্বৰ হৈ থাকিলেও ল'ৰা ছোৱালীবিলাকৰ এতিয়া ইমাৰজেঞ্চিত দেখাওঁ ইমাৰজেঞ্চিটো দেখালেতো আৰু ল'ৰা ছোৱালী যেতিয়া ডক্টৰটো ধৰি লওক মানে সৰু ল'ৰা ছোৱালীৰ ডক্টৰতো চব ভাগবিলাকতো বেলেগ বেলেগ সেইমতে আমি মানে বেলেগ ডক্তৰকেই দেখাই দিবলগীয়া হ'ব হয় উপায় নাইকিয়াত সেইটো কাৰণে সমস্যাবিলাক সমাধান কৰিবলৈ অকণমান জটিল হয়